কওকচোন

কওকচোন আপোনাৰ ওচৰত আছেনে বাৰু মচলা চচলা এইবোৰ এইবোৰ ভোজ এইবোৰ কিবকিবি বিয়া সকাম হ'লে যে তেনেকুৱাবিলাক দিয়ে বা আদা ৰচুন তেনেকুৱাবিলাক মচলা কেনেকুৱা কেনেকুৱা মচলা আছে বা

অঁ অঁ মোক সেইবিলাক এনেকৈ ভোজৰ কাৰণেই লাগিছিলে আপুনি কিমানমান এনেকৈ দিব পাৰিব বাৰু আদা আছে ন সৰু পিঁয়াজটো আছেনে আছে আৰু সৰু এই জাতি আদা লাগিছিলে অঁ অঁ অঁ অঁ অঁ অঁ এনেকৈ কিবাকিবি আকৌ হেৰি এইবিলাক সৰু আলুবিলাক আছেনে বাকী এনেই শাক চব্জি অঁ অঁ অঁ অঁ অঁ অঁ আছে আছে ন অঁ অঁ অঁ পাৰিম ন অঁ অঁ অঁ অ অঁ অঁ পাচফোৰণ আছে চাগৈ পাচফোৰণ মচলা আছে ন পাম ন অঁ এইবিলাকৰ ৱেটটো কেনেকৈ কেনেকৈ এতিয়া

এতিয়া ডিচেম্বৰ পাৰ্টিৰ কাৰণেই লাগে লাষ্ট ডিচেম্বৰ সেইকাৰণেতো অকণমান সৰহকৈয়ে লাগিব ইমান কমকৈ নহ'ব মানে বেয়া হোৱা বস্তু নহয় বাৰু অঁ

অঁ আপুনি এনেকৈ কি ঘৰতে কৰিছেনে কি এইবিলাক এতিয়া কিমান মানুহৰ আপুনি খেতি কৰিছে

আমি যাম তেতিয়াহ'লে আপোনাৰ ঘৰলৈ বাৰীও চাই আহিম তাতে গৈ কিমানমান বস্তু আনিব পাৰোঁ আহিব আৰু দুগৰাকীমান যাব অকলেতো ইমানখিনি আনিবলৈ অকলেতো ইমান সম্ভৱ নহয় অঁ অঁ আপোনালোকে বজাৰ কোন কোন দিনত মাৰেৈ বা

অঁ আপোনালোকক এতিয়া কোনটো টাইমত গ'লে ঘৰত লগ পাম আকৌ এতিয়া বাৰীত

অঁ অঁ অঁ অঁ হ'ব তেন্তে মই আপোনাক ফোন কৰি আকৌ জনাম আমিতো অকলে এগৰাকী বা দুগৰাকী গৈ আনিবগৈ নোৱাৰোঁ ইমানখিনি বস্তু আপোনাৰ নাম্বাৰটো পালোঁ মই আপোনাক ফোন কৰি জনাম

কিমান কিমান মানে এতিয়াতো পিকনিক বুলিলে অকণমান বস্তুকেইটাতো সৰহকৈয়ে লাগে

অঁ হেৰি কৰিব আপুনি শুনক মোৰ কথাটো শুনক কবি বিছ কেজিমান হেৰি কৰি থ'ব তাৰপৰা আদা দুই কেজি বা মচলাটো অলপমান সৰহকৈয়ে থ'ব আৰু ইমানটো আনটাজ নাপাওঁ নাই কিমানখিনি লাগিব এতিয়া ৰাইজো এতিয়া কিমান ওলাই এতিয়া আকৌ তাৰ ওপৰত ভিত্তি কৰিহে বস্তুখিনি লোৱা হ'ব ন

হ'ব তেন্তে ৰাখক